মোৰ ঘৰৰ কৰ্মচাৰী মই কাম কৰা মানুহ আছে ঘৰত কাম কৰা মানুহ হ'ল মোৰ বাগানৰ বাগান চফা কৰা আৰু ঘৰৰ ঘৰৰ কৰ্মচাৰী বাগান চফা কৰা ঘৰ শাকৰ বাৰীত পানী দিয়া সকলোখিনি কৰ্মচাৰীয়ে মোৰ বাগানৰ হাজিৰা বাৰী কৰ্মচাৰীয়ে লয় ডেইলী মোৰ ডেইলী প্ৰতিগৰাকী কৰ্মচাৰীয়ে দুশ টকাকৈ মোক হাজিৰা লয় আৰু প্ৰায় পাঁচ ছজনী মোৰ কৰ্মচাৰী ঘৰ হাজিৰা মানুহ লাগি থাকে আৰু বাৰীত লাগিবলগীয়া হয় প্ৰতিটো তাহাঁতি নহ'লে কৰ্মচাৰী নহ'লে মোৰ কাম নহয় ঘৰত বহুত চাফ চিকুণকৈ খেতি বাগানখন কাম কৰিব দিলেও হ'লেও কৰ্মচাৰীকেইজনীয়ে বহুত ধুনীয়াকে কাম কৰি থৈ গুচি যায় চাফ চিকুণ কৰে হয় এতিয়াতো আমাৰ কলম দিয়া হৈছে ন গোটেই একদম কলমৰ একদম চাফ চফাই কৰি তলৰ চলৰ চব পোক পতংগ মৰা দৰৱ জাবৰ জোঁথৰ গোটাই সকলোখিনি সেহেঁতি চাফ চিকুণ কৰি থৈ গুচি যায় আৰু সুন্দৰ সুন্দৰ লাগে বাৰীখন দেখিবলৈ কম প্ৰতি ডেইলী মোৰ কৰ্মচাৰীক ছয় সাতজনী কৰ্মচাৰীক মোৰ বাৰীত ঘৰত লাগি থাকে সকলোকিজনী হাজিৰা দি মই প্ৰতি প্ৰতিটো হাজিৰাত পাঁচজনী বা ছজনী লাগিলে পাঁচজনী লাগিলে মোৰ এহেজাৰ টকা যায় আৰু যদি ছজনী লাগে যায় বাৰশ টকা সেনেকে মই কৰ্মচাৰীক ধুনীয়াকে কাম চলাই আছোঁ আৰু গোটেই কামখিনি সেহেঁতি সমাধা কৰি আছে বাৰী হ'লেও বাৰীত শাক পাতৰ পৰা আদি কৰি কৰ্মচাৰীখিনি ধুনীয়াকে কাম কৰি চাফ চিকুণ কৰি থৈ গুচি যায় গধূলি সময় যোৱাৰ আগে আগে গোটেই পাতে শাক কবি শাক আৰু লাই সকলোখিনিতে পানী চানী দি সেহেঁতি গোটাই থৈ যায় মোৰ আৰু চাফ চিকুণটোৱে মেইন বস্তু ন গোটেই শাকে পাতে যদি চাফ চিকুণকৈ পানী দুনি দি থৈ যায় গোটেইখিনি সমাধা কৰি থৈ যায় মোৰ মানে পইচা দিয়াও মোৰ সফল হয় আৰু কাম মনটোও চফা লাগে বাগানখনো ধুনীয়াকে কৰি থৈ যায় ঘণ্টাত হেৰি বহুতখিনি কাম আগবঢ়ায় আগবাঢ়িব পাৰে বাগানখনৰ একঘণ্টাত যদি লাগে সেহেঁতি সকলোখিনি আধা এঘণ্টা যদি কাম কৰে সেহেঁতি আধা বিঘামান মানে সেহেঁতি চাফ চিকুণ কৰিব পাৰে আধা বিঘা মানে এইটো কাম মানে বাগানৰ মানুহখিনি বাগানত লাগিলেও কামৰ বহুতখিনি পাত কটাৰ পৰা আদি সকলো কাম পাত টুকা মানে কলম দিয়া গোটেইখিনি ব্যৱস্থা কৰাখিনি গোটেইখিনি গোটেইখিনি মানে সেইখিনি অকমান পিটিকা হ'লেও সিহঁতি কামবোৰ বহুত চফা সিহঁতি ন কাম কৰে দিনৰ দিনটো কাম কৰে সেহেঁতি বহুতখিনি কাম কৰি আগবঢ়াই থৈ যায় আৰু মোৰ বাগানতে বহুত লাভালাভ হৈছে বাগানখনৰ লাভ লৈ হৈ মই বহুতখিনি আগবাঢ়িব পাৰিছোঁ মই সেইটো কাৰণে বাগানৰ পৰা মই উন্নতিও হৈছোঁ ঘৰখন মই চলাব পাৰিছোঁ গতে পৰিয়ালবৰ্গ গোটেইখিনি কাম শাকে পাতে গোটেইখিনি ব্যৱস্থা ধুনীয়াকৈ কৰি থৈ যায় কাৰণে মোৰ গোটেইখিনি মোৰ কাম সমাধা কৰি থৈ যায় শাকে পাতে আৰু ঘৰৰ য'ত যেনেকে টেঙা থুকুচা আছে সকলোখিনি মোক সেহেঁতি দৰৱ জাতি দি পিনি চাফ চিকুণ কৰি মোক ধুনীয়াকে আগবঢ়াই থৈ যায় মই সেইটো কাৰণে সেইটো কাৰণে লাভ লাভালাভ হৈছোঁ লাভ মজুৰি মানে বহুত পইচা গ'লেও মোৰ হ'লেও দুহেজাৰ পঁচিছশ মানে দিনটোত যায় কাম কৰা মানুহৰ লগত দিওঁতে ইমানখিনি কাম কৰি থৈ গ'লেও পইচাটো মোৰ চাফ চিকুণ কৰি থৈ যায় মোৰ মানে লোকচান নকৰোঁ মই বহুতখিনি আগবাঢ়িব পাৰোঁ